নমস্কাৰ মোৰ নাম শ্ৰী শচীন গগৈ মই গুৱাহাটীৰ জালুকবাৰীৰ বিশ্বজ্যোতি কলনীত মই বাস কৰোঁ মই কে বি ৰাম বিল্ডিঙৰ পাচ নং ফ্লেটত বৰ্তমান অৱস্থিত হৈ আছোঁ মই বৰ্তমান ইউ পি এচ চিৰ কাৰণে প্ৰিপাৰেচন কৰি আছোঁ আৰু অহা বিছ চাৰি চাৰি দুহেজাৰ তেইছ তাৰিখে মই মোৰ প্ৰিলিমচৰ একজাম আছে আৰু মোৰ সেই একজামৰ চেণ্টাৰ পৰিছে তেজপুৰত গতিকে মই প্ৰায় দুদিনৰ আগতে মই তেজপুৰলৈ যাব বিচাৰিছোঁ আৰু তাতে তাৰ ভালদৰে এডজাষ্ট হৈ পিনি মই টেষ্ট তাৰমানে মই একজামৰ কাৰণে মই মাইণ্ডটো ৰিলেক্স হৈ ল'ব পাৰো আৰু ভালদৰে কমফৰটেবল হৈ পিনি মই ভালদৰে একজামটো দিবলৈ যাব পাৰোঁ মই প্ৰথমে ঘৰৰ পৰা গুৱাহাটীলৈ ট্ৰেইন ষ্টেচনেলে যাম আৰু তাৰ পাছত মই শ্ৰেণী এক্সপ্ৰেছত তেজপুৰলৈ যাম গতিকে মোৰ ঘৰ ঘৰৰ পৰা তেজপুৰলৈ যাবৰ বাবে মোক মই মই এখন কেব বুক কৰি ল'ব বিচাৰিছোঁ আৰু কাইলে ৰাতিপুৱা ছয় বজাত মোৰ গুৱাহাটীলৈ ট্ৰেইন আছে চেলেং এক্সপ্ৰেছ মোৰ ৰাতিপুৱা ছয় বজাত আছে যিহেতু আমাৰ ঘৰৰ পৰা ট্ৰেন ষ্টেচনলৈ দূৰত্ৱ হ'ব প্ৰায় চল্লিশ কিলোমিটাৰ গতিকে আমাৰ ঘৰৰ পৰা কেবত প্ৰায় ফ'ৰ থাৰ্টি মানত আমি ঘৰৰ পৰা ওলাব লাগিব যাতে ট্ৰেইন ষ্টেচন আমি আধা ঘণ্টা মান আগতে পাই যাম কিয়নো মই ট্ৰেইনৰ টিকট এতিয়ালৈকে কটা হোৱা নাই আৰু আপুনিতো জানেই আমাৰ ট্ৰেইনৰ টিকেট কৰিবৰ বাবে কিমান দীঘলীয়া শাৰী পাতিবলগীয়া হয় গতিকে গতিকে আপুনি চাৰিটা বিছ মানত তলত উল্লেখিত স্থানত হাজিৰ হয় যেন মোৰ ঘৰৰ সম্পূৰ্ণ এড্ৰেচ হৈছে কে বি ৰাম বিল্ডিং হাউচ নং বিল্ডিং নং টুৱেণ্টি টু বিশ্বজ্যোতি কলনী পাণবাজাৰ গুৱাহাটী আচাম আৰু পিন নং হৈছে চেভেন ফাইভ টু জিৰো টু টু